মই সঁচাকৈ মাছ ধৰি বহুত ভাল পাওঁ মই বহুবাৰ বহুত ডাঙৰ ডাঙৰ মাছ ধৰিছোঁ বৰশী বায়ো আমি ডাঙৰ ডাঙৰ মাছ ধৰিছোঁ যিটো মাছ আমি দাঙিব নোৱাৰোঁ চোঁচৰাই চোঁচৰাই আনিবলগীয়া হয় আৰু আমাৰ ন ঘৰৰ কাষত ডাঙৰ নদী আছে নদীত আমি আঁঠুৱা বাওঁ আঁঠুৱা বাওঁতে আমি বহুখিনি লগ হৈ আঁঠুৱা চোঁচৰাওঁতে বহুত ডাঙৰ ডাঙৰ মাছ উঠে যিটো মাছ তাহিলে আমিও সকলোৱে আনন্দতে জঁপিয়াই উঠোঁ আৰু সেই ডাঙৰ মাছ ধৰিও আমি খানা খাওঁ আৰু কেতিয়াবা আমাৰ এনেকুৱা মাছ আহে যিটো মাছ আমাৰ জালে জালপাতি আমি মেৰিয়াই ধৰোঁ যিটো মাছ আমি ঘাতে গপতা মাৰি ধৰিব নোৱাৰোঁ কাৰণ আমি চৌব্বিছ কেজিলৈকে আৰি মাছ আমি ডাঙৰ জালপাতি নদীত বুৰিয়াই বুৰিয়াই ধৰি আনিছোঁ মাছ ধৰা মোৰ বহুত অভিজ্ঞতা মই বহুত ভাল পাওঁ মাছ ধৰি আৰু মানে মাছ মাছ মানে মই ধৰি ভালেই পাওঁ আৰু এতিয়াও মই তেনেদৰণেই ডাঙৰ পুখুৰী খানি লৈছোঁ সেই ডাঙৰ পুখুৰীত আমি মাছ দিছোঁ আজি কেবাবছৰৰো আগৰ পৰা মাছ পোহিছোঁ পোহি তাত আমি আঁঠুৱা বাওঁ আঁঠুৱা বাই আমি ডাঙৰ ডাঙৰ মাছ ধৰোঁ যিটো মাছ ধৰিলে আমাৰ বহুত আনন্দ লাগে